মই এগৰাকী শিক্ষয়িত্ৰী আৰু এই পথত যাবৰ কাৰণে মোক মা দেউতাই যথেষ্ট অনুপ্ৰাণিত কৰিছিল আৰু তেওঁলোকৰ আশা আছিল মোক শিক্ষয়িত্ৰী ৰূপত চোৱা আৰু মই নিজেও এই বৃত্তিটোক অত্যন্ত ভাল পাওঁ কাৰণ এই বৃত্তিটোত এজন মানুহে নিঃস্বাৰ্থভাৱে এজন শিশুৰ জীৱনৰ সৈতে জড়িত হৈ থাকে তেওঁ শিক্ষকসকলে যিহেতু এজন শিশুক ভৱিষ্যতে মানৱসম্পদৰূপে গঢ়াত সহায় কৰে সেই দিশটো মোৰ অত্যন্ত প্ৰিয় আৰু মই সেইবাবে এই দিশটো নিজৰ জীৱিকা হিচাপে লৈছিলোঁ আৰু বৰ্তমানো ইয়াৰ লগত জড়িত হৈ আছোঁ